প্ৰথমতে কুকুৰা এযোৰ আনিছিলোঁ কুকুৰাযোৰ আমি তাৰে দহ কণী পাৰিলে দছটা তাৰে দছটা উমনি দিলোঁ উমনি দিয়াৰ পিছত দছটা পোৱালি ওলালে এমাহৰ পাছত তাৰ তাৰ আঠটা বিকিলোঁ এযোৰ ৰাখিলোঁ তাৰে তেনেকৈ তেনেকৈ কৰোঁতে কৰোঁতে পোৱালি কুকুৰা চাৰিজনী পোৱালি তেনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিলে তেনেকৈ বিকি বিকি পোৱালি ডাঙৰ হ'ল সৰু পোৱালী তেনেকৈ তেনেকৈ সৰহ হৈ গ'ল এযোৰ পৰা তেনেকৈ পোৱালি সৰহ হ'লত পোৱালী তেনেকৈ গঁৰাল হেৰি বনাই দিলোঁ গঁৰাল বনাই দিলোঁ কুকুৰা থকা গঁৰাল বনাই দিলোঁ তেনেকৈ গঁৰাল বনাই হাঁহ কুকুৰা ৰাখিলোঁ ৰাখি কৰি কুকুৰা তেনেকৈ হা চাৰিযোৰ তিনিযোৰ কুকুৰা ৰাখিলোঁ তিনিযোৰ কুকুৰা ৰাখি তেনেকৈ পোৱালি দছটা দছটা তেনেকৈ উমনি দি দি পোৱালি তেনেকৈ ওলালে পোৱালি সৰহ হৈ গ'ল তেনেকৈ ওলাই ওলাই পোৱালি তেনেকৈ সেয়া বিকিলোঁ তিনিশ কেজি তিনিশকৈ তেনেকৈ বিকি পালোঁ কেইটকামান পইচা তেনেকৈ বিকি ডাঙৰকৈ গঁৰাল এটা আকৌ বনাই ল'লোঁ বনাই বনাই তেনেকৈ ৰাখোঁ পোৱালি ৰাখি ৰাখি তেনেকৈ উমনি লয় আকৌ পোৱালি ওলায় তেনেকৈ পোৱালি ডাঙৰ হয় আকৌ বিকোঁ তেনেকৈ বিকি বিকি কুকুৰা তেনেকৈ এযোৰ এযোৰকৈ ৰাখি ৰাখি তেনেকৈ কুকুৰা সৰহ হৈ গ'ল সৰহ হ'লত কুকুৰা তেনেকৈ ডাঙৰকৈ খো গঁৰাল বনাই কৰি তেনেকৈ কুকুৰা ৰাখিবলৈ ল'লোঁ এনেকৈ দানা চানা দিওঁ চাউল তেনেকৈ কুকুৰা দিওঁ চাউল টাউল তেনেকৈ দি কৰি খুৱাই অঁ তেনেকৈ কুকুৰা সৰহ কৰিলোঁ এযোৰ পৰা তাৰপৰা আকৌ হাঁহ আনিলোঁ হাঁহ আনিও তেনেকৈ হাঁহকো হাঁহো এযোৰ আনিলোঁ এযোৰ আনি হাঁহ উমনি দিলোঁ উমনি দি তেনেকৈ হাঁহৰ পৰা আকৌ উমনি দি পোৱালি হ'ল পোৱালি তেনেকৈ ৰাখিলোঁ সৰহ কৰিলোঁ ৰাখি ৰাখি তেনেকৈ কণী পাৰি পোৱালি ওলাই তেনেকৈ ৰাখোঁ ৰাখোঁ পোৱালি কণী হাঁহো তেনেকৈ বিকিও এটাত পাঁচশ তেনেকৈ বিকি বিকি তেনেকৈ পালোঁ পইচা এযোৰ পৰা তেনেকৈ হাঁহ সৰহ কৰি তেনেকৈ গঁৰাল বনাই দিওঁ হাঁহক সঁজা বনাই দিওঁ তেনেকৈ ৰাখোঁ সৰুৰ পৰা সৰু সৰু পোৱালীক সঁজা বনাই দিওঁ থাকিবলৈ ডাঙৰবোৰক গঁৰাল তেনেকৈ বনাই দিলোঁ তাহাঁতক ধান চাউল তেনেকা যি পাওঁ খুৱাওঁ তেনেকৈ কৰি ডাঙৰ কৰি তাহাঁতক ডাঙৰ হ'লে তাৰপিছত তাহাঁতক বিকোঁ বিকি পাওঁ যিমান কেইটকা পাওঁ তেনেকেই আকৌ এনেকৈ হাঁহ ধান তেনেকৈ আনোঁ তাহাঁতৰ কাৰণে আকৌ ডাঙৰকৈ গঁৰাল বনাবলগীয়া হয় তেনেকৈ সৰহ হ'লে ডাঙৰকৈ গঁৰাল বনাই দিওঁ সৰু সৰু সৰহ হ'লে পোৱালিক ডাঙৰ গঁৰাল ডাঙৰকৈ লাগে অলপ তেনেকৈ বনাই দিওঁ তেনেকৈ হাঁহ চাহ বিকি তেনেকৈ কুকুৰা হাঁহো তেনেকৈ এযোৰৰ পৰা তেনেকৈ সৰহ কৰিলোঁ সৰহ কৰি তেনেকৈ পইচা থ'লোঁ তাৰপৰা ফ্ৰাম খুলিলোঁ ব্ৰইলাৰ ফ্ৰাম খুলিলোঁ ব্ৰইলাৰ ফাৰ্মৰ কাৰণে মাটি লাগিব মাটি এ এডোখৰ উলিয়াই তাত ব্ৰইলাৰ ফাৰ্মৰ কাৰণে ঘৰ বনাব লাগিব ঘৰৰ কাৰণে বাঁহ কাঠ তেনেকৈ আনিলোঁ খেৰ আনিলোঁ পাল আনিলোঁ তেনেকৈ আনি কৰি বনালোঁ মানুহ লগালোঁ তিনিজন তেনেকৈ বনাই কৰি ডেৰশ দুশ আনিলোঁ ব্ৰইলাৰ এনেকৈ পুহিলোঁ তাৰে পঞ্চাছটামান গৈ মৰিলে তাৰপৰা তাহাঁতক লাইট লাগে লাইট দিলোঁ গৰম দিনত ফেনো লাগে ফেনো লগাবলগীয়া হয় মানুহ সৰুৰ পৰা সৰুতে দছ পোন্ধৰ দিনলৈকে তাহাঁতক ৰখি থাকিব লাগে ব্ৰইলাৰ পোৱালি থূপ খাই যায় কাৰণে তাৰপৰা দানা পানী দিব লাগে সময়মতে টাইমে টাইমে পানী দিব লাগে দৰৱ দিব লাগে ভেকচিন দিব লাগে এমাহ পোন পোন্ধৰ দিন হ'লে দৰৱ ভেকচিন মাৰিব লাগে তেনেকৈ চাফা কৰি থাকিব লাগে ফাৰ্মখন তেনেকৈ কৰি একত্ৰিছ একত্ৰিছ পঞ্চল্লিছ দিনত তেনেকৈ ডাঙৰ হয় দুই কেজি ডেৰ কেজি তেনেকৈ বিকোঁ তেনেকৈ বিকি ডেৰশ পোৱালি তেনেকৈ দিওঁ দামত বিকোঁ তেনেকৈ বিহু হেৰি তেনেকৈ সৰহ তেনেকৈ পোৱালি আনি আনি ডাঙৰ কৰিলোঁ ফাৰ্মখন ডাঙৰ কৰি ফাৰ্ম খুলিলোঁ খুলি কৰি তেনেকেই এতিয়া চলি পাৰিছোঁ আৰু